এযোৰ কিনা কাপোৰ বা বা নিজেই বোৱা কাপোৰযোৰৰ মাজত পাৰ্থক্য হৈছে যিহেতু নিজেই কাপোৰ এযোৰ বলে যিটো আপোনাৰ পিন্ধি আৰাম লাগিব বা মন পচন্দৰ মতে বোৱা হয় কাপোৰযোৰ আপোনাৰ ধৰক যিমানটো বহল লাগে এজনী মানুহ কিছুমান মানুহ ধৰক শকত থাকে বা কিছুমান মানুহ ক্ষীণ বা চাপৰ ওখ সকলো বেলেগ বেলেগ ধৰণৰ ধৰক আৰু সেইটো মতে আপোনাৰ কাপোৰযোৰ নিজেই ৰেডি কৰিব পাৰি এযোৰ কাপোৰ আৰু কিনা কাপোৰ এযোৰ আপোনাৰ চাবলৈ গ'লে সেই কাপোৰযোৰ আপোনাৰ যথেষ্টখিনি সম বেলেগ হয় আপোনাৰ কিনা কাপোৰ এযোৰ আপোনাৰ মন পচন্দৰ পোৱা নাযায় আৰু যিহেতু কাপোৰ এযোৰ আপোনাৰ কিনিবলৈ গ'লে কোমল বা আৰু আহল বহল তেনেধৰণৰ পোৱা নাযায় সেইকাৰণে আপোনাৰ নিজেই বলে ধৰক সেই কাপোৰখিনি যথেষ্টখিনি মন পচন্দৰ মতে আপোনাৰ সূতা কিনি আনিব পাৰি আপোনাৰ ৰং ৰঙৰ ওপৰতো সূতা কেতিয়াবা ধৰক আপোনাৰ বজাৰলৈ গ'লে সেইবিলাক ৰং যিটো মোৰ ৰং আমি ধৰক বিচাৰি যাওঁ কাপোৰযোৰ সেই কাপোৰযোৰৰ ৰং আমি কিছুমান দোকানত বিচাৰি নাপাওঁ আৰু কিছুমান ধৰক টাউনত কিছুমান টাউন আপোনাৰ সৰু এখন বজাৰ বহে ন তাত আপোনাৰ সেইখন বজাৰত খুব কমেই দোকান থকা হয় সেই দোকানবিলাকত আপোনাৰ মন পচন্দৰ কাপোৰযোৰ পোৱা নাযায় ৰংবিলাকো মনে মনে বিচৰা ৰং বিচাৰি নাপায় সেইটো কাৰণে আপোনাৰ সূতা যদি আনি নিজেই বয় কাপোৰযোৰ যথেষ্ট কোমলো হয় পিন্ধিবলৈ আৰু তাৰ লগতে আপোনাৰ যিমানটো প্ৰয়োজন হয় কাপোৰযোৰ বহল আহল বা দীঘল সেইটো মতে আপোনাৰ চিলাই লোৱা হয় আৰু নিজেই ডিজাইন দি বৈ লোৱা হয় কাপোৰযোৰ মন পচন্দৰ আপোনাৰ তাতে ফুল বা চিলোৱা হয় যোনে যেনেকৈ পিন্ধে আৰু আপোনাৰ যোনে যেনেকুৱা কাপোৰযোৰ পিন্ধিব বিচাৰে তেনেকুৱা ধৰণৰ হয় আৰু যিহেতু আজিকালি বজাৰসমূহতে হওক বা বা ঘৰতে হেৰি বহুত মানুহে দেখিছোঁ এতিয়া বৈ লৈ এইখন এখন বজাৰৰ নিচিনাই হয় বিক্ৰী বিক্ৰী বিকে ঘৰতে আৰু আজিকালি বজাৰৰ কাপোৰ কানি তেনেকৈ বিক্ৰীৰ নহয় আৰু যিহেতু নহয় মানে কি বোৱা কাপোৰযোৰ এগৰাকীয়ে পিন্ধাৰ লগে লগে আনগৰাকীয়েও মাইকী মানুহৰ চকুত পৰে আৰু আপোনাৰ মাইকী মানুহৰতো বোৱা কাপোৰতেই চকু সকলো এযোৰ পিন্ধাৰ লগে লগে আপোনাৰ আন আন এগৰাকীয়ো দেখাৰ লগে লগে বোলে এনেকুৱা ধৰণৰ কাপোৰ এযোৰ মোকো লাগে সেই তেনেকৈ ধৰক সেই বোৱা কাপোৰযোৰ আৰু বেলেগ এগৰাকীয়ে পিন্ধাৰ লগে লগতে আপোনাৰ তেওঁ কিনাৰ বজাৰৰ কাপোৰবিলাক ভাগ নলগা হয় আৰু ফুলৰ ইযোৰ কাপোৰতকৈ সিযোৰ কাপোৰ ফুলবিলাক ধুনীয়াকৈ বোৱা হয় কিছুমানে ধৰক আপোনাৰ আঁচু দি পিন্ধে কিছুমানে ডাঙৰকৈ ফুল কিছুমানে ময়ূৰ পাখি ষ্টাইলতো আপোনাৰ ফুল বচা হয় আৰু আপোনাৰ জাপি ষ্টাইল বিভিন্ন ধৰণৰ ধৰক আপোনাৰ কাপোৰযোৰ ৰেডি কৰি লোৱা হয় আজিকালি দেখিছোঁ বিয়া বিয়া এখন গাঁৱত হ'লেও বা টাউনত বিয়া এখন হ'লেও সেই বোৱা কাপোৰযোৰ পিন্ধিয়েই ধুনীয়া আটকধুনীয়া হৈ এগৰাকী মহিলা সাজি কাচি যায় আৰু আজিকালি সৰস্বতী পূজা হ'লেও সেই বোৱা কাপোৰযোৰে আপোনাৰ পিন্ধি যায় পাটৰ মুগাৰ বা কিনা সেই এম্ব্ৰইডাৰী কৰা কাপোৰযোৰৰ লগত নিমিলে আৰু সেই কাপোৰবিলাক দোকানৰ কাপোৰবিলাক তেতিয়া মানুহবোৰৰ ভাল নলগা হয় আৰু তাৰ কিনা কাপোৰবোৰ কি হয় কিছুমান কাপোৰ আপোনাৰ পচা আহে চিলাই কিছুমান চিলাইবিলাক ভাল নহয় বা কিছুমান এম্ব্ৰইডাৰী হ'লেও সূতাডাল ক'ৰবাত লাগিলে আকৌ সেই সূতাডাল এৰ খাই আহে এডাল সূতা চিঙাৰ লগে লগে আপোনাৰ গোটেই ফুলপাহ উঠি গুচি আহে সেই এম্ব্ৰইডাৰীতো আপোনাৰ নষ্ট হোৱাৰ লগে লগে সেই কাপোৰযোৰ পিন্ধিবলৈ ভাল নালাগে সেইকাৰণে আপোনাৰ বোৱা কাপোৰযোৰ আপোনাৰ নিজৰ মন পচন্দৰ ফুলপাহ বাছি ল'লে চিলাই যদি ভালকৈ কাপোৰযোৰ চিলাই ডিজাইন কৰি লোৱা হয়

তেতিয়া আপোনাৰ সেই কাপোৰযোৰ সেই কাপোৰযোৰ আপোনাৰ তেতিয়া বহুদিন যায় বছৰজুৰি আপোনাৰ পিন্ধি আমনি লাগিব কিন্তু সেই কাপোৰযোৰ মানে বেয়া হৈ নাযায় কিন্তু দোকানৰ কাপোৰযোৰ আপুনি আনি খুব বেছি আপুনি অলপ দিন পিন্ধাৰ পিছতে কাপোৰযোৰ বেয়া হৈ যায় আৰু কিনা কাপোৰযোৰ আপোনাৰ এবাৰ পিন্ধাৰ লগে লগে নেক্সট বাৰ পিন্ধিবও মন নাযায় সেইকাৰণে চিলোৱা কাপোৰযোৰ পিন্ধিলে যিমানেই ধুব আপুনি সিমানেই আপোনাৰ তাৰ জিলিকনি উঠে কাপোৰযোৰ পিন্ধিও আৰাম লাগে দেখাতো ধুনীয়া কোমল আপোনাৰ গৰম দিনত ধৰক ঊলৰ কাপোৰ এযোৰ বৈ পিন্ধো দোকানৰপৰা আনিলে সেইটোৰ আপোনাৰ ভাল নাপায় পিন্ধিও ভাল নালাগে এতিয়া ঠাণ্ডাৰ দিনত আমি এতিয়া ঊলৰ কাপোৰ এযোৰ আমাৰ পিন্ধিলেই গাটো গৰম লাগে বা নিজেই গুঠি পিনি এযোৰ পিন্ধি যিটো আৰাম পাওঁ হাতৰ হাতে বোৱা কাপোৰযোৰৰ সম্পূৰ্ণ বেলেগ আৰু দোকানৰপৰা আনিব কিছুমান কাপোৰ থাকে আপোনাৰ খচখচীয়া যিহেতু আমাৰ গা কিছুমান খজুৱাই বা পিন্ধি দিয়াৰ লগে লগে কিবা গা যেন কিবা খহটা বস্তু আমাৰ গাত লাগিছে তেনেকৈ লাগে সেইটো কাৰণে আপোনাৰ বোৱা কাপোৰযোৰ পিন্ধি বহুতেই ভাল লাগে আৰাম আজিকালি সকলোতে বোৱা কাপোৰেই চলিছে আৰু সকলো বজাৰতো আজিকালি সৰহভাগ দোকানতেই আপোনাৰ বোৱা কাপোৰেই দেখা যাব আৰু আপোনাৰ বোৱা কাপোৰযোৰৰ সৌন্দৰ্যটোৱে বেলেগ সেই বোৱা কাপোৰযোৰ পিন্ধি আপুনি য'তে ত'তেও যাব পাৰি আৰু ঘৰতো আপোনাৰ বোৱা চাদৰ এখন বৈ পিন্ধিলে বা আজিকালি অকল বোৱা মেখেলা এখন পিন্ধিলেও আপোনাৰ ভাল লাগে আৰু মিচিং কাপোৰ আজিকালি মিচিং কাপোৰৰ যোৰা ওলাইছে সেই মিচিং কাপোৰবিলাকো খুব ধুনীয়াকৈ বৈ লোৱা হৈছে আৰু মিচিংসকলেতো মিচিং কাপোৰবিলাক বৈয়ে আপোনাৰ এখন এখন ঘৰ ধুনীয়াকৈ চলাই আছে আৰু সেই বোৱা কাপোৰযোৰ মিচিং কাপোৰ বুলি ক'লে আপোনাৰ আৰু ভাল লাগে আৰু দামটোও লাগিলে যিমানেই হওক বা এযোৰ কাপোৰৰ দাম আপোনাৰ মিচিং কাপোৰবোৰ পঁচিছশ বা তিনি হেজাৰ দুহেজাৰ আপোনাৰ ডিজাইনৰ ওপৰত কথা কিন্তু কাপোৰ আপুনি দোকানৰ কাপোৰ এযোৰ যদি তিনিশ আপোনাৰ তিনি হেজাৰ বা চাৰি হেজাৰ আনে দি আনে সেই কাপোৰযোৰ আপুনি পিন্ধিবলৈ ইমান ভাল নালাগে দামটো চাই আপোনাৰ কাপোৰযোৰ নহয় আৰু আপুনি বোৱা কাপোৰযোৰ আপুনি তিনি হেজাৰেই দি আনক বা পঁচিছশই দি আনক সেই কাপোৰযোৰ আপোনাৰ পিন্ধিও আৰাম আৰু বছৰজুৰি কাপোৰযোৰ যায় আপুনি নিজে পিন্ধিও আকৌ কাপোৰযোৰ ভালকৈ যাতে ৰখা হয় তেতিয়া সেই কাপোৰযোৰ আপোনাৰ নিজৰ ছোৱালীজনীও ডাঙৰ হ'লে পিন্ধি আন ঠাইলৈ যাব পাৰিব ইমানেই ভাল মানে বোৱা কাপোৰযোৰ কিনা কাপোৰযোৰ কিন্তু আপুনি নিজেই পিন্ধি বাৰু এজনী মোৰ ছোৱালীজনীক পিন্ধাম দেখুৱাম বুলি ক'লে নোৱাৰে কিন্তু সেইটো কাৰণে আপুনি বোৱা কাপোৰ এযোৰ লওক ধুনীয়াকৈ পিন্ধি মেলি আকৌ ধুই পখালি সামৰি থওক আকৌ সেই ছোৱালীজনীও আপোনাৰ সেই আপোনাৰ কাপোৰযোৰ পিন্ধি ভাল পাব আৰু সেই কাপোৰযোৰ পিন্ধিও আৰাম পাব আৰু সিহঁতেও বোৱা কাপোৰযোৰ পিন্ধি মানে ধৰক লগৰ ল'ৰা ছোৱালীৰ আগত দেখুৱাই ভাল পাব আৰু বোৱা কাপোৰৰ আজিকালি ডিমাণ্ড আছে পাট মুগা হওক বা নুনি পাতৰ কেঁচা পাটৰ এইবিলাক কাপোৰৰ ইমান ডিমাণ্ড নাই বোৱা কাপোৰযোৰৰ যিমান ডিমাণ্ড আৰু সেয়াই কাপোৰৰ ওপৰত সেইখিনিয়ে পৃথক দোকানত দেখা গৈছে